হয় আমাৰ ধৰ্মই মোক যথেষ্টখিনি স্বাস্থ্যৰ বিষয়ে শিকাইছে আমাৰ আমি শ্ৰীমন্ত শংকৰদেৱ এক নাম হৰিনাম ধৰ্ম আমি অনুকৰণ কৰি আছোঁ এই ধৰ্মই আমাক যথেষ্টখিনি সহায় স্বাস্থ্য আৰু মানসিক স্বাস্থ্য দুয়োটাই সম্পৰ্কত আমাক যথেষ্টখিনি শিক্ষা প্ৰদান কৰিছে আমাৰ বিশেষকৈ আমি ধৰ্মৰ ক্ষেত্ৰত নাম গাওঁ ভগৱানৰ নাম লওঁ সেইখিনি আমাৰ মহাপুৰুষজনাই লিখা কীৰ্তনৰ কীৰ্তন পদখিনিক আমি আমি ইংৰাজী ইউ আখৰৰ পেটাৰ্ণত আমি বহিলৈ নাম গাওঁ তাত প্ৰথমতে ভগৱানক নামত উচ আত্মনিয়োগ কৰি আমি নাম বহোঁ আৰু তাত আমি যিটো পদ্মাসনৰ নিচিনাকৈ যিটো সহজ পদ্মাসন সেই পদ্মাসনত বহি আমি হাত চাপৰি বজাই নাম গাওঁ এই হাত চাপৰি বজাই নাম গোৱাটোৱে আমাৰ হাতৰ যিটো চাপৰি সেইটোৱে আমাক শিকায় যে আমাৰ সৰ্বাংগ এই হাত চাপৰি কম্পনৰ সৃষ্টি কৰে আৰু এই কম্পনটোৱে আমাৰ মূৰৰ পৰা ভৰিৰ তলুৱালৈকে প্ৰতিটো অংশক জোকাৰি যায় আৰু তাৰ কাৰণে সেইটো সময়ত আমাৰ মন একনিষ্টভাৱে ভগৱানত আমি উচৰ্গা কৰোঁ আৰু সেইফালৰ পৰা আমাৰ মানসিক যিটো অৱস্থা অন্য সকলো বস্তু একাষৰীয়াকৈ থৈ কেৱল ভগৱানৰ প্ৰতি একনিষ্ঠ হও কাৰণে আমি আমাৰ মানসিক দিশটো আমি সহায় কৰে আৰু তাৰ উপৰিও আমাৰ যিটো নামৰ যিটো কম্পনৰ হাতৰ চাপৰি লগত আমাৰ হাতৰ শিৰৰ ইটো হাত আৰু সিটো হাতৰ মাজত যিটো সংযোগ স্থাপন হয় সেই হাত চাপৰিয়ে আমাৰ শাৰীৰিক ক্ষেত্ৰত যথেষ্ট সহায় কৰে আৰু লগতে আমি মুখেৰে নাম লওঁ নাম লোৱাৰ লগতে আমাৰ শ্বাস প্ৰশ্বাসত উচ্চাংগ আমি দীঘলীয়াকৈও উশাহ লওঁ ক চুটিকৈ উশাহ লওঁ এইটো আমাৰ শ্বাস নিশ্বাসতো যথেষ্ট প্ৰভাৱ পেলায় আৰু যেতিয়া আমাৰ অক্সিজেন শৰীৰত আমাৰ যিমান প্ৰয়োজন হয় সেই অক্সিজেনৰ ভাৰসাম্য় ৰক্ষা কৰাত সহায় কৰে আৰু তাৰপিছত আমি নাম লোৱাৰ লগে লগে আমি মহাপুৰুষজনাৰ বৰগীত যিটো যিখিনি গীতক বৰগীত বুলি কোৱা যায় সেই বৰগীতখিনি গাওঁতে আমাৰ সুৰ তাল মান লয়ত যথেষ্ট দীঘলীয়া ৰাগ টানিব লাগে আৰু সেইটো কৰিলে আমাৰ কণ্ঠটো পৰিষ্কাৰ হয় আৰু আমাৰ শিৰা মগজুৰ শিৰা উপশিৰাবোৰত ইয়াৰ প্ৰভাৱ কৰে আৰু লগে লগে আমাৰ মাতটো যথেষ্ট স্পষ্ট হয় সেইকাৰণে আমাৰ গুৰুজনাই যিখিনি কীৰ্তন আৰু তাৰ লগত নাম প্ৰসংগ কৰাৰ যিটো ব্যৱস্থা দিছে এইটোৱে আমাৰ শাৰীৰিক আৰু মানসিক দুয়োবিধৰ ক্ষেত্ৰতে সহায় কৰে তাৰ লগতে আমাৰ স্বাস্থ্যৰ সম্পৰ্কীয় আৰু বহুতখিনি দিয়ে যেনেকৈ আমি বহা উঠা হাত কেনেকৈ ৰাখিব লাগিব ভৰি কেনেকৈ ৰাখিব লাগিব শৰীৰটো আমি ৰাজহাঁড়ডাল পোন কৰি আমি বহিব লাগিব যাতে সেই ৰাজহাঁড়ডালত কোনো ধৰণৰ হেঁচা নপৰে আৰু তাৰ লগত আছে আমাৰ আমাৰ গুৰুজনে যো শিকাইছে কিছুমান যোগ প্ৰাণায়ম অনুলোম বিলুলোম আৰু আমি সেইখিনি আমি লগে লগে কৰিব লাগিব তাৰোপৰি আমাৰ আমাৰ সাংস্কৃতিক দিশৰ যিখিনি ব্যৱস্থা সেই ব্যৱস্থাখিনিও আমাক শাৰীৰিক আৰু মানসিক স্বাস্থ্য গঠনত সহায় কৰিছে যেনেকৈ ভগৱানৰ যিখিনি কৰ্মৰাজী সেই কৰ্মৰাজী আমি নাটকীয় ভাৱেৰে গুৰুজনাই প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছিল যেনেকৈ শিশু কালত শ্ৰীকৃষ্ণই যিখিনি কাম কৰিছিল যেনেকৈ মাটিত বগাইছিল পৰুৱা গুচাইছিল বা লগৰ শিশুসকলৰ লগত যেনেকৈ ওমলিছিল এই সম্পৰ্কে যিটো দেখুৱাইছে আমি সেইটোৱে আমাক সৰুকালৰ পৰা স্বাস্থ্য ৰক্ষা কৰাৰ এটা যত্ন হৈ আহিছে আৰু তাৰ লগতে আমাৰ মানসিক দিশত হ'ল যে আমি অকলশৰে আপোনপেটীয়াভাৱে কোনো বস্তু খাব নালাগে আমি সকলোৰে লগত সমিল মিলেৰেৰে ইজনে সিজনক সহায় সাৰথি কৰি এই কামখিনি কৰিব পাৰিলে ভাল হয় আৰু সেইটোৰ যোগেদি বন্ধুত্বপূৰ্ণ ভাৱ জগাই তুলিছে আৰু তাৰ লগতে আমাক ভক্তি মাৰ্গতো যথেষ্ট শিক্ষা দিছে তেনেকৈ আমি আমি উপাস্য় দেৱতাক কেনেধৰণে উপাসনা কৰিব লাগে সেই উপাসনা কৰা পদ্ধতিটো হৈছে উপাসনা কৰা পদ্ধতি কৰিবলৈ যাওঁতে আমি কি কৰিছোঁ যে আমি সাষ্টাংগ প্ৰণিপাত জনাইছিলোঁ সাষ্টাংগ প্ৰণিপাত মানে আমাৰ সমস্ত দেহ বুকু

পেট আঠু দুইটা আঠু আৰু ভৰিৰ বুঢ়া আঙুলিলৈকে আমি সমস্ততে মাটিত পেলাই সেৱা কৰিছোঁ আৰু সেই সেৱাৰ যোগেদি আমাৰ কি হৈছে যে আমাৰ দেহটো মাটিৰ লগত সংস্পৰ্শলৈ আহিছে আৰু ভূমিৰ লগত সংস্পৰ্শ হোৱাৰ লগে লগে আমাৰ দেহত এটা স্পন্দন হৈছে আৰু সেই স্পন্দনটোৱে আমাৰ যিটো শাৰীৰিক অৱয়ব গঠনৰ যিটো ব্যৱস্থা যেনেকৈ আমি পাঁচ প্ৰকাৰ বস্তুৰে দেহটো গঠিত বুলি আমি কওঁ সেই সাষ্টাংগ প্ৰণিপাতত সেয়া আটাইকেইটাই আদি কৰি পাঁচটা আছে সেই পঞ্চভূত সেই পঞ্চুভূতৰ সমস্তখিনি আৰু মাটিৰ লগত স্পৰ্শ পায় আৰু তাৰপিছত অ অগ্নি বায়ু পানী মাটি এইকেইটা বস্তুৱে তাৰ লগত হ'ল যে আমি স্বাস্থ্যৰ বিষয়ে যেনেকৈ আমি আমাৰ লগত সম্পূৰ্ণ উত পুতভাৱে জড়িত সেই উত পুতভাৱে জড়িত হোৱাৰ লগত আমাৰ মানসিকভাৱেও আমি এটা শান্তি লাভ কৰোঁ যে আমি ভগৱানৰ প্ৰতি আমাৰ কিমান ভক্তি আছে কিমান শ্ৰদ্ধা আছে সেইটো আমি সাষ্টাংগ প্ৰণিপাতত যে যিজন সৃষ্টিকৰ্তা যিজন পালনকৰ্তাই যি আমাক সকলো দিশতে সহায় কৰি আছে তেনেজন ভগৱানক আমি একনিষ্ট হৈ সমগ্ৰ শৰীৰে তেওঁক আমি প্ৰণিপাত জনাইছোঁ এইটো হ'ল এটা ভক্তি মাৰ্গৰ ভগৱানক প্ৰণাম উপাসনা কৰাৰ এটা পদ্ধতি সেই পদ্ধতিটো আমাক শ্ৰীমন্ত শংকৰদেৱে আমাক দিছে তাৰ দ্বিতীয়তে হ'ল যে আমাৰ যোগ ব্য়ায়াম যিটো সেই যোগ ব্যায়ামৰ পদ্ধতি বুল আমাৰ সেই যোগ প্ৰাণায়ামৰ যোগেদি আমাৰ শৰীৰৰ লগত উত ভাৱে পুত ভাৱে মানসিক সম্পৰ্কটো গঢ়ি তুলিছে আৰু সেইটো যোগেদি আমাৰ স্বাস্থ্যত যথেষ্ট পৰিমাণে উপকৃত হৈছে আৰু আমি দেখিছোঁ আমাৰ শৰীৰৰ ভিতৰত যিখিনি বৰ্জনীয় পদাৰ্থৰ সৃষ্টি হয় সেই বৰ্জনীয় পদা পদাৰ্থখিনি নিষ্কাশন কৰোঁতে আমি যিখিনি পদ্ধতি অৱলম্বন কৰিবলগীয়া হয় সেইখিনিও আমাক স্বাস্থ্য সম্পৰ্কত যথেষ্ট গুৰুত্ব যেনেকৈ আমাৰ গুৰু গৃহলৈ গুৰুগৃহ মানে নামঘৰলৈ যেতিয়া আমি আহোঁ তেতিয়া আমি প্ৰথমতে ভৰি হাত ধুই ধুই ভিতৰত প্ৰৱেশ কৰি আমি আঠুকাঢ়ি আঠুকাঢ়ি ভগৱানক সেৱা জনাওঁ তাৰপিছত আমি বহোঁতেও আমি ঢৰাখনত প্ৰথমে বাঁও ভৰিটো দি তাৰপিছত সোঁ অংশ দি আমি তাত বহোঁ আৰু তাৰপিছত আমাৰ যিখিনি ভকত বৈষ্ণৱ থাকে সেইসকলক আমি প্ৰণাম জনাওঁ আৰু তাৰপিছত আমাৰ উপাসনাৰ যিটো আমাৰ ধৰ্ম উপাসনা নীতি সেইখিনি কৰোতেও আমাৰ স্বাস্থ্যত যথেষ্টখিনি গুৰুত্ব পৰে আৰু ভক্তিৰ মাৰ্গতো ইয়াত আমাৰ বহুতখিনি কথা আমি জানিব পাৰোঁ আমি দেখিছোঁ যেতিয়া আমি ভগৱানৰ অৰ্চনা কৰিবৰ কাৰণে ভাগৱত পাঠ কৰিবলৈ লয় ভাগৱতখনৰ শ্ৰীমদ ভাগৱত শাস্ত্ৰ এইখনে হ'ল শ্ৰেষ্ঠ শাস্ত্ৰ এই শাস্ত্ৰত যেতিয়া আমি নামঘৰ বা কোনো গৃহস্থৰ ঘৰত পাঠ কৰিবলৈ লোৱা হয় তাত তাৰ পৱিত্ৰ অনুষ্ঠানৰ সৃষ্টি হয় তাত আমি এগছি বন্তি জ্বলাওঁ আৰু সেই বন্তিগছি থাকিব পুথিভাগৰ যিজন পাঠ পাঠকে পাঠ কৰে তেওঁৰ বাওঁহাতে থাকে আৰু আনহাতে তাৰ লগতে ধূপ জ্বলোৱা হ'ব তামোল পাণ অৰিহণা দি আমি সেইভাগ এখন কলপাতত থৈ এখন কলপাতেৰে আমি সেই দ্ৰব্যখিনি ঢাকি দিওঁ আৰু তাৰপিছত আমি পাঠ কৰোঁতে প্ৰথমতে গুৰুক স্মৰণ কৰি লোৱা হয় আৰু গুৰুক স্মৰণ কৰাৰ পিছত গুৰুদেওৰ নাম ভকত চাৰি তাত গুৰু দেও নাম ভকত এই চাৰিটা পদ্ধতিত আমি নমস্কাৰ কৰোঁ চাৰিভাগ ঘোষা স্মৰণ কৰোঁ আৰু তাৰপিছত আমি গতিকে এই যিটো পদ্ধতি এই পদ্ধতিটোৱে যেনেকৈ ভক্তি মাৰ্গৰ প্ৰতি মানুহক আকৰ্ষিত কৰে সেই সময়ত আমাৰ মনো একনিষ্ঠমতে কেৱল ভগৱানত লিপ্ত হয় নিহিত হয় আৰু আনহাতে এই কথাখিনি কওঁতে আমি শাৰীৰিকভাৱে যিকে বহা পাঠ কৰা এইখিনি আমাৰ শৰীৰত যথেষ্টভাৱে পৰিৱৰ্তন ঘটায় গতিকে মন আৰু শৰীৰ এই দুয়োটা বস্তুতে এই শাস্ত্ৰভাগ অধ্যয়ন কৰোঁতে ভকতসকলক একাগ্ৰভাৱে কৰাত সহায় কৰে গতিকে আমি যি ধৰ্মৰ অনুষ্ঠানলৈ যাওঁ যি ধৰ্মীয় নীতি পদ্ধতিৰ লগত আমি জড়িত আছোঁ সেইখিনিয়ে যথেষ্ট পৰিমাণে আমাৰ ধৰ্ম আৰু শৰীৰ আৰু মানসিক দিশ এই আটাইকেইটা দিশৰ ভিতৰত আমাৰ আটাইকেইটা উত পুতভাৱে জড়িত আৰু আটাইকেইটাই আমাক সহায় কৰাৰ লগে লগে ব্যক্তিগতভাৱে সহায় কৰাৰ উপৰিও সমাজখনক এটা সুসংহতি আৰু সুস্থ সৱল এখন সমাজ গঢ়াত সহায় কৰে আৰু আমাৰ শংকৰদেৱে দেখুৱাই গৈছিল এটা ধুনীয়া নৃত্য সেইটো হ'ল মাটি আখৰা আৰু সেইটো হ'ল আমাৰ শাস্ত্ৰীয় যিমান নৃত্য গীত জানিব লাগে তাৰ মূল আধাৰটো হ'ল এই মাটি আখৰা এই মাটি আখৰাভাগ কৰিলে শৰীৰৰ যিটো গুঘূৰ অৱস্থাটো হয় মূৰটো পেটটো ওপৰলৈ দি ভৰিকিটা তলত থৈ গোলাকাৰ হৈ যিটো আকাৰ লৈ পেলাই মাটি আখৰা কৰে এইটোত আমাৰ শৰীৰৰ প্ৰতিটো অংগত আমাৰ ক্ৰিয়া কৰে আৰু প্ৰতিটো অংগত ক্ৰিয়া কৰাৰ কাৰণে এই বস্তুটোৱে আমাৰ স্বাস্থ্যত প্ৰৱল এটা হেঁচা পৰে আৰু এই হেঁচাটোৱে আমাৰ শাৰীৰিক পেটৰ ভিতৰত হওক বা হাড় মূৰ বা শৰীৰৰ অন্যান্য ক্ষেত্ৰত বা আঁঠুতে হওক বা ভৰিতে হওক যিবিলাক আমাৰ গ্ৰন্থী আছে সেই গ্ৰন্থীবিলাকত ইয়াত চাপ পৰে চাপ পৰাৰ লগে লগে সেইবিলাক সবল হয় আৰু সৱল হোৱাৰ কাৰণে আমাৰ শৰীৰত পীড়া দুখ যাতনা এইবিলাক লাঘৱ হয় গতিকে এইখিনি যদি আমি সৰুকালৰ পৰাই আমি এইখিনি আমি শিকিবলৈ আৰু সেইখিনিক আমি নিজে প্ৰয়োগ কৰিবৰ কাৰণে যদি ব্যৱস্থা কৰোঁ তেতিয়াহ'লে আমাৰ ভৱিষ্যতে আমাৰ ভৱিষ্যত প্ৰজন্মইও এইখিনি আমাৰ সমাজত এটা সুফল দিব বুলি আমি ভাবোঁ আৰু লগতে আমি এনেকুৱা কেইটামান ব্যৱস্থা কৰিব লাগিব কৰিব লাগে যে কৰা হয় সেইটো হ'ল কি আমি ভগৱানৰ লগত সদায় একনিষ্ঠ হ'ব লাগিব যেতিয়ালৈকে ভগৱানৰ লগত মানসিকভাৱে আমি একনিষ্ঠভাৱে তেওঁক আমি ধ্যান কৰিব নোৱাৰোঁ তেওঁক অন্তৰত আমি স্থান দিব নোৱাৰোঁ তেতিয়ালৈকে কিন্তু আমাৰ এই যিখিনি আমাৰ ভক্তি মাৰ্গৰ বস্তু এইখিনিয়ে শুদ্ধ ৰূপত ক্ৰিয়া নকৰে কাৰণ আমি যদি ভগৱানক উপাসনা কৰিবলৈ গৈ মনটোৱে যদি আমাৰ বিভিন্ন ঠাইত ঘূৰি ফুৰে কাৰণ মন একে ঠাইত স্থিৰ হৈ নাথাকে কিন্তু আমি সেই মনটোক যদি সংযম কৰি ৰাখিব পাৰোঁ সেইটো আমাৰ কাৰণে উপকাৰী গতিকে এই ধৰ্মই সদায় মনটোক সংযত কৰি ৰাখে আৰু সেই মনটোক সংযত কৰি ৰাখিলে মনটোৱে কেতিয়াও দুষ্ট বুদ্ধি কাষ চাপিবলৈ নিদিব বেয়া কামৰ প্ৰতি তেওঁলোকক আকৰ্ষিত নকৰিব সদায় সৎচিন্তা সৎ বুদ্ধি সৎকৰ্মৰ প্ৰতি আগ্ৰহ আনি দিব গতিকে এই সেই ক্ষেত্ৰত আমি দেখিছোঁ বা আমাৰ ধৰ্মটোৱে যথেষ্ট পৰিমাণে সমাজত প্ৰত্যেক শ্ৰেণীৰ মানুহকে উপকাৰ সাধন কৰিছে মানুহে প্ৰথমতে চা স্বাস্থ্যই ধন বুলি কয় গতিকে আমি যদি স্বাস্থ্যটো সবল কৰি ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে আমি কোনো কাম কৰিব কৰা সিদ্ধহস্ত কৰিব নোৱাৰোঁ কামটো কৰিব জানিলেও শৰীৰে যেতিয়া বাধা দিয়ে তেতিয়া আমি সেই কাম কৰাত সম্পূৰ্ণৰূপে সফল নহওঁ গতিকে আমি গুৰুজনাৰ যিখিনি যোগ ব্যায়াম দিছে সেইখিনি আমি ব্যৱহাৰ কৰি আমাৰ শৰীৰটোক আমি সবল কৰি ৰাখিব লাগিব আৰু সেই শৰীৰৰ যোগেদিয়ে আমাৰ যিবিলাক দিশ সেই দিশবিলাক সম্পূৰ্ণ সফল হ'ব বুলি আমি ভাবোঁ আমি ভাবোঁ আমি যি ধৰ্ম প্ৰতি আকৃষ্ট হৈ যি ধৰ্মৰ নীতি নিয়মখিনি আমি পালন কৰি আছোঁ সেই ধৰ্মীয় নীতি নিয়মখিনি শৃংখলাবদ্ধভাৱে পালন কৰিলে স্বাস্থ্যৰ যথেষ্ট উন্নতি হ'ব আৰু সেই তাত কৰা ব্যৱহাৰখিনি আমাৰ স্বাস্থ্য উপকাৰ সাধন হয় বুলি আমি ভাবোঁ